দৌৰাৰ সময়ত মোৰ সংগীত শুনা ইমান অভ্যাস নাই যদি মই দৌৰি থাকোঁ তেতিয়া মই এটা কথাই ভাবোঁ যে মই যদি ফিল্ড এখনত দৌৰি থাকোঁ বা য'তে হ'লেও দৌৰি থাকোঁ তেতিয়া মই ভাবোঁ যে অতি সোনকালে মই দৌৰি তাত কেনেকৈ পাওঁগে য'লৈকে মোৰ লক্ষ্য আছে ত'লৈকে মই দৌৰি যাবলৈ ভাবি থাকোঁ আৰু মই এটা কথা তেতিয়া ভাবি থাকোঁ যে দৌৰাটো এটা ভাল কথা দৌৰি থাকিলে স্বাস্থ্যও অসুস্থ হৈ থাকে সেইবাবে মই ভাবি নিজক মানে ভালদৰে ভাবি মই পাৰিমেই বুলি নিজে অনুভৱ কৰি ভালদৰে ৰানিং বা দৌৰি যাওঁ